হয় দাদা হেৰি মই মানে তেজপুৰ আহিব বিচাৰি আছোঁ এই হেৰি হেৰি জাগা মানে ফুৰা জাগা ক'ত ক'ত আছে মানে অ' নহয় মানে এনেকুৱা এদিনৰ ভিতৰত মানে ক'ত ক'ত মানে এনেকুৱা ফুৰিব যাব পাৰিম মানে এনেকুৱা জাগা মই গম নাপাওঁ অলপ জানিব বিচাৰোঁ মানে হয় হয় এই মিচন চাৰিআলি পৰা হেৰি কিমান দূৰ হ'ব এইবোৰ অলপ দূৰ আছে নেকি অ' আচ্ছা আচ্ছা ডাইৰেক্ট গাড়ী যায়নে হয় হয় হয় এনেই হেৰি সেই

অ' আগ্নিগড়ৰ কথাও শুনিছোঁ সেইটো কিমান দূৰ আছে মিচন চাৰিআলি পৰা অ' আচ্ছা আচ্ছা আৰু হেৰি চিত্ৰলেখা পাৰ্কটো অ' আচ্ছা মানে হেৰি খোজ কাঢ়িও যাব পাৰি নে কি

অ' আচ্ছা আচ্ছা ঠিক আছে দিয়ক মই পিছত আপোনাক কল কৰিম দিয়ক অ' অ' হয় ঠিক আছে